শোণিতপুৰ বহুত ডাঙৰ এটা জিলা ইয়াত চব জাতি পোৱা যায় বেংগলী মানুহ আছামিজ মানুহ ট্ৰাইবেল মানুহ মুছলমান মানুহ আৰু ধেৰ চবেই নিজৰ নিজৰ জাতি ধৰ্ম পালন কৰে নিজৰ নিজৰ পূজা চব জাতিয়ে কৰে যেনে বাঙালী মানুহৰ দুৰ্গা পূজা আৰু মুছলমান মানুহৰ ঈদ চবে একেলগে পালন কৰে আন এজনৰ পূজাসমূহ এজন বিদেশীক নিজৰ সনাতন ধৰ্মৰ সকলো নিয়ম নিষ্ঠা দেখাব লাগে চব পূজা আশ্ৰা দেখাব লাগে তাৰ পিছত তেওঁৰ যদি ভাল লাগে তেওঁ আমাৰ লগত সনাতন ধৰ্ম পালন কৰিব পাৰে